হয় হয় হয় নেকি ঠিক আছে এনেই কিমান দিন লাগিব বাৰু পাবলৈ অলপ জৰুৰী আছিল কিতাপকেইখন নিশ্চয় নিশ্চয় পাম নিশ্চয় পাম আশা কৰিলোঁ পাম বুলি ধন্যবাদ